হেল্ল' মনিছা বেকাৰী হয় মই দেৱজিত বুঢ়াগোহাঞিয়ে ক'লো আপোনাৰ চোলাধৰাৰ পৰা হাউছ নং টুৱেণ্টি টু অঁ মোৰ চিকেন ম'ম' এটা ডেলিভাৰী লাগিছিল

অঁ ঠিক আছে অঁ এটা কথা নহয় আপোনালোকে এই ডেলিভাৰী দিওঁতে লগত আপোনালোকে ডিছপ'জেবল প্লেট আৰু চামুচ হয় অ' চামুচ আৰু চামুচ দি পঠাবচোন হয় হয় সেইকেইটা দিলে হ'ব লগত দি পঠাব লাগিব দি পঠাব মোৰ মানে এতিয়া অলপ শ্বৰ্ট হৈ আছে সুবিধা হ'ব মানে দিলেই থেংক ইউ থেংক ইউ